হেল্লো অঁ দাদা এইচ ইউ ট্ৰেভেল্ছ নেকি এইটো অঁ মই কেব বুক কৰিছিলোঁ অঁ মোৰ কেবটো ৰাতিপুৱা আঠটা বজাত অহাৰ কথা আছিলে কিন্তু এতিয়ালৈকে আহি পোৱা নাই মই নিজৰ ঘৰৰ আগফালে ৰখি আছোঁ বাট এতিয়ালৈকে কেবটো আহি পোৱা নাই ড্ৰাইভাৰজনৰ নাম্বাৰটো মই পাইছিলোঁ কল কৰোঁতে সি ক'লে পাঁচ মিনিটত আহি পাই যাম কিন্তু এতিয়ালৈকে আহি পোৱা নাই সি ফোনটো ধৰা নাই কৈ দিব লাগে যে সি আহি পাব নে নাপাব আহিব পাৰিব নে নোৱাৰিব গাড়ী বেয়া হৈ যাব পাৰে গম পাওঁ আজিকালি বহুত ট্ৰেফিকো থাকে বহুত লেইটো হ'ব পাৰে আজিকালি বাট সি ফোনটো ৰিচিভ কৰা নাই তো আপুনি সঠিক কথাটো কওকচোন যে ই আহিব পাৰিব নে নোৱাৰিব আপোনালোক তাক চেক কৰি চাওকচোন ফোন কৰি চাওকচোন মানে আগতো মই ট্ৰেভেলছত আপোনাৰ বুক কৰি পাইছোঁ বাৰু ছাৰ্ভিচ ভালেই পাইছিলোঁ এইবাৰ কিন্তু মই বহুত বেয়াকৈ ফচি গৈছোঁ জেগাত মোৰ বহুত জৰুৰী মিটিং এটা আছে নিউইয়ৰ্কৰ ফ্লাইট আছে সাতটা বজাত আজি মই যদি টাইমত নাপাওঁ এয়াৰপোৰ্টত তো বহুত কষ্ট হ'ব মোৰ কাৰণে দাদা আপুনি ভালকৈ চাই কিনে মোক সঠিক কথাটো মোক জনাওকচোন